অঁ আজি সঁচাকৈ পৃথিৱীখন বহুত মানে সলনি হৈছে আগতে আমি যেনেকৈ আছিলোঁ বা স্কুললৈ গ'লেও বেগ বেগ এটা নোহোৱাকে যাওঁ এতিয়া মানে কি হ'ল আমি এতিয়া খোজকাঢ়িও নেযাওঁ বা আমাৰ ল'ৰা ছোৱালীক বহুত মানে কিমান হেৰিত গাড়ীত লৈ যাওঁ এতিয়া বা বেগটো বাদেই কথা বহুত আজাদিত এতিয়া আমি আগতে বহুত কষ্টত চলিছিলোঁ কাৰণ এই চাইনাৰে আমি বহুত কিবা কিবি বস্তু পাই কিনি খাইছিলোঁ এতিয়া চাইনাটো নচলেই এতিয়া পৃথিৱীখন বহুত সলনি হৈছে আগতে আমি মোবাইল লাৰিয়ে নাপাওঁ এতিয়া আমি স্কিন টাছ এতিয়া মোবাইল হাততে থাকা হ'ল আগতে আমি একো দেখা মোবাইল বা আৰু টি ভি কি এনেকুৱা বস্তু আমি সাধাৰণতে আগতে আমি চুইয়ে নাপাওঁ এতিয়া কি হ'ল আমাৰ নিজৰ হাততে থকা হ'ল আৰু যিকোনো বস্তু বেহানি আমি বাৰু এতিয়া পোৱা হ'লোঁ আগতে নেপাওঁৱে আগতে আমাৰ দেউতাও আছিল খেতিয়ক আৰু আমাৰ মানে কি হ'ল বহুত মানে অভাৱত চলিলোঁ আৰু বস্তু বেহানি আৰু আগত বহুত অভাৱেই আছিলে মানুহবিলাকৰ এতিয়া কিন্তু তেনেকুৱা নাই নাই বাৰু এতিয়া সাধাৰণতে পৃথিৱীখন বহুত সলনি হৈছে আৰু যি এতিয়া গাড়ী মটৰ বহুত অভাৱ নাই আগতে আমি দুই তিনি মাইলমান খোজকাঢ়িয়ে ফুৰোঁ বা খোজকাঢ়িয়ে যাওঁ কিন্তু এতিয়া নালাগে এতিয়া আমি এতিয়া গাঁৱত গাঁৱটো আনকি আমি গাড়ী লৈ ঘূৰি ফুৰোঁ বা চাইকেল চলাই ঘূৰি ফুৰোঁ এতিয়া মানে বহুত সুবিধা হ'ল আগতকৈও এই আগতে বহুত মানে অলপ হেৰি অসুবিধা আছিলে ৰাস্তা পদূলিও বহুত হেৰি আছিলে বেয়া আছিলে এই কিন্তু এতিয়া বহুত আমাৰ ভাল হৈছে ৰাস্তা পদূলিও ভাল হৈছে আৰু গাড়ী মটৰ বহুত সুবিধা হ'ল আৰু আগতে আমি মানে কি এখন গাঁৱৰ পৰা সিখন গাঁৱলৈ খোজকাঢ়ি যাব লগা হয় কিন্তু এতিয়া নহয় এতিয়া মানে আমি কি কৰোঁ গাড়ী বা চাইকেল লৈয়ে যাবল যাব পাৰোঁ আৰু এতিয়া মানে বহুত সলনি হ'ল পৃথিৱীখন আৰু আগতে আমি হেৰি চিকিৎসা বা যা চিকিৎসালয়ত যাব লগা হ'লে বহুত কষ্ট হয় বহুত দূৰ দূৰত আছিলে এতিয়া আমি গাঁৱটো কেতিয়াবা কিবা এটা সৰু সুৰা বেমাৰ চেমাৰ হ'লে বা আমাৰ ওচৰতে ফাৰ্মাচিও আছে বা এনেকুৱা আমি কিবা কিবি হ'লে পুটুককে দেখুৱাব পাৰোঁ কিন্তু আগতে তেনেকুৱা নাছিলে আগতে অলপ বহুত দূৰলৈ যাব লাগে সাধাৰণ কিবা এটা বৰি এটা আনিবলৈ কিন্তু এতিয়া সঁচাকৈ পৃথিৱীখন বহুত মানে সলনিয়ে হৈছে ভালো হৈছে আৰু যিকোনো বস্তু আমি ওচৰতে পাওঁ আগতে দোকান এখনৰ কাৰণে বহুত দূৰলৈ যাব লাগে এতিয়া কিন্তু যাব নালাগে এতিয়া কিন্তু ওচৰতে পাওঁ বা গাঁৱতে পাওঁ বহুত বিভিন্ন ধৰণৰ বস্তু আৰু কাপোৰ কানি বেপাৰ বা যিকোনো বস্তু আমি গাঁৱত সহজে পোৱা হৈ গলোঁ আগতকৈ আগতে মানে কি হয় লাইন চাইল লাইনো নাছিলে আমাৰ গাঁৱত বিশেষকৈ এতিয়া মানে আমাৰ সেইখিনিও হৈ গ'লগৈ আৰু আগতে আমি টি ভিও মানে কি হ'ল কমকে আমাৰ গাঁৱত আছিল এখন বা দুখন এতিয়া আমাৰ গোটেই গাঁৱত মানে গোটেই ঘৰে ঘৰে টি ভি আৰু হৈ গ'ল বহুত মানে সলনি হৈছে আগতকৈ বহুত ভাল হৈছে আৰু তেনেকুৱাই আৰু